গান গোৱাৰ বাবে মই আমাৰ অঞ্চলৰ পৰা বহুতো উৎসাহ পাইছোঁ যেনেদৰে মোক কোনোবা অনুষ্ঠান হ'লে মানে নামঘৰত হ'লে মানে তাত নামঘৰলেও মাতে গান গাবলৈ বোলে দিহানাম গাব লাগিব আজি দিহানাম গাব আহি আৰু তেনেকৈয়ে মোক বিলাক অন্য অনুষ্ঠান ধৰক আজি বোলে বিহু অনুষ্ঠান আছে বিহু মঞ্চ উদ্বোধনী কৰিবৰ বাবে মোক তালৈ নিমন্ত্ৰণ জনায় তালৈ যাওঁ মই মোক সেইদৰে শোভাৰম্ভ কৰিবৰ বাবে মাতে আৰু তেনেদৰে অন্য অনুষ্ঠান যেনেদৰে আজি ফাংচন আছে ফাংচনলৈ আহিব লাগিব তেনেকৈ মোক মাতে বহুত তেনেদৰেই মোৰ মৰম দিয়ে মাতি মোৰ অঞ্চলৰ মানুহে সকলোৱে মোক চিনি পায় এজন সু গায়িকা হিচাপে মই তেনেদৰে আগবাঢ়ি গৈ আছোঁ গৈ থাকোঁতে মই এতিয়া মোৰ আহিছে এতিয়া শংকৰ উৎসৱ শংকৰ উৎসৱৰ কাৰণে মোক নামঘৰ দিহানামৰ বাবে নিমন্ত্ৰণ জনাব আৰু তেনেদৰে বহুত দূৰ দূৰণিলৈ নিমন্ত্ৰণ জনাই মোৰ আজি বোলে মোৰ আমুকত আজি দিহানামৰ পৰিৱেশন কৰিব লাগিব শোভাৰম্ভণি মই তালে যাব লাগিব আজি মই লখিমপুৰ আজি বোলে বিহপুৰীয়া নাও বৈচা তেনেকৈ মোৰ ওচৰ সকলো অঞ্চললৈকে নিমন্ত্ৰণ জনায় সেইদৰে মই উৎসাহ পাই আহিছোঁ মই গান গাই ভাল পাওঁ বাবে মই এইবিলাকৰ পৰা আঁতৰি নাথাকোঁ মই গানৰ বিষয়টো বহুত ভাল পাওঁ মোৰ অঞ্চলৰ মানুহে তেনেদৰে উৎসাহ দি আহিছে তুমি গাব লাগিব তুমি আজি এইটো গান পৰিৱেশন কৰিব লাগিব আজি তুমি মোক বাবে এইটো গান আধুনিক গান গাই দিয়া মই তেনেদৰে গাই যাওঁ আজি বিয়া বোলে গাঁৱত বিয়া এখন আছে তাত ৰাতি নিমন্ত্ৰণ জনাই আজি ফাংচন পাতিব তাত তুমি উপস্থিত হ'ব লাগিব তেনেদৰেই মই গৈ ফাংচনত যোগদান কৰোঁ মোৰ লগত মোৰ লগৰীয়া সকলোৱে গান পৰিৱেশন কৰে মোক যোগদান কৰি সহায় কৰে মোৰ বাদ্যযন্ত্ৰৰ পৰা সকলো সা সুবিধা আছে সেইদৰে মোৰ অঞ্চলৰ মানুহে আগবঢ়াই নি আছে সেইদৰে মই গৈ এদিন হয়তো এক য এগৰাকী ভাল সু গায়িকা হ'ব পাৰিম তেনেদৰেই গাই থাকিম বুলি আশা কৰি আছোঁ আৰু গাই থাকিম মই গান সৰুৰে পৰাই ভাল পাওঁ গাই ভাল পাওঁ বাবে আজি মোৰ এই অঞ্চলৰ মানুহে তেনেদৰেই আগবঢ়াই নি আছে মই গান গাই আগবাঢ়ি গৈ থাকিম মোৰ ঘৰৰ সকলোৱে উৎসাহ দিয়ে যোৱা তুমি আজি এইটো অনুষ্ঠানত যাবই লাগিব তোমাক নিমন্ত্ৰণ দিছে বাবে তুমি যোৱাত অৱহেলা নকৰিবা তুমি আগবাঢ়ি গৈ থাকা তেনেদৰেই মই গৈ আছোঁ মই আৰু আগবাঢ়ি গৈ থাকিম বুলি ভাবিছোঁ